মই আজি দুদিন আগত এটা কুৰ্তী অৰ্ডাৰ কৰিছিলোঁ কুৰ্তীটো মই পালোঁ কিন্তু কুৰ্তীটো বৰ এটা মই ভাল পোৱা নাই কুৰ্তীটো প্ৰথম কথা কাপোৰটো বৰ খুব বেয়া কাপোৰটো একদম পিছল বহুত গৰম উঠা কাপোৰ এটা দিছে আৰু কুৰ্তীটোৰ পিছফালে আপোনাৰ পিছফালে ডিঙিৰ ওচৰত অকণমান কুৰ্তীটো ফটা আছে সেইটো ক'ৰবাত লাগি ফাটিছে নে কি নাজানোঁ কিন্তু কুৰ্তীটো মোৰ জোখতো হোৱা নাই আচলতে অলপমান মোৰ কাৰণে ডাঙৰ হৈছে মোৰ হাতৰ ফালে ঢিলা তলৰফালে ঢিলা মোৰ ডিঙিৰ ওচৰত অলপ ঢিলা কাল ৰঙটো মই ভালে পাইছোঁ পাতল সেউজীয়া ৰঙ দিছিলোঁ ৰঙটো ভাল কিন্তু কুৰ্তীটো পিন্ধি মই খুব ভাল পোৱা নাই কাপোৰটো একদম বেয়া কাপোৰ আৰু চাৰে পাঁচশ টকা কুৰ্তীটো বেছি দাম দিয়া যেন মোৰ লাগিছে কাৰণ দামটো চাই কুৰ্তীটোৱে কামটো দিয়া নাই মই খুব এটা ভালপোৱা নাই এই মোৰ প্ৰডাক্টটো